মহিলাসকল দৈনিক প্ৰত্যাহ্বানৰ সন্মুখীন হয় বজাৰ কৰিবলৈ যাওঁতেই হওক ৰেল যাত্ৰ কৰোঁতেই হওক বা বাছত যাত্ৰা কৰোঁতেই হওক কোনো সুৰক্ষিত অনুভৱ নকৰে কিন্তু আজি চৰকাৰে মহিলাক সম অধিকাৰ প্ৰদান কৰিছে আগতে মহিলাসকলক সেই অধিকাৰ দিয়া হোৱা নাছিলে এতিয়া সম অধিকাৰ প্ৰদান কৰিছে শিক্ষাৰ ক্ষেত্ৰতে হওক কৰ্মৰ ক্ষেত্ৰতেই হওক পুৰুষ আৰু মহিলাৰ সম অধিকাৰ প্ৰদান কৰিছে চৰকাৰে